হেল্ল' অঁ এই আপুনি বাৰু নিতুল বৰা হয় নাই অঁ এই মই ৰুবী গোহাঁয়ে কৈছিলোঁ এই আপোনাৰ নাম্বাৰটোৰপৰা নাম্বাৰটো মানে মই বেলেগ এজনৰপৰা লৈছিলোঁ আপুনি কাৰেণ্টৰ কাৰেণ্টৰ কাম কৰে নেকি বাৰু অঁ তেওঁ মানে হেৰি মই মানে কথা হ'ল কি এতিয়া ঘৰ এটা বনাইছিলোঁ নতুনকৈ তাত মানে মোৰ কাৰেণ্টৰ কাৰেণ্টৰ কাম কৰিবলৈ বাকী আছে মই মানে এনেই বোলো আপোনাৰপৰা এটা পৰামৰ্শ লওঁচোন কোনবিলাক কোনটো কোম্পানীৰ এতিয়া বৰ্ড চৰ্ডবিলাকটো লাগিব ন সেইকাৰণে কোনটো অঁ কোনটো কোম্পানীৰনো ভাল হ'ব আপুনি এই জানিব যে সেইকাৰণে আপোনাকে বোলো সোধোচোন কথাটো

অঁ সেইকাৰণে ইমান নাজানো যে

অঁ হয় নেকি অঁ আপোনাৰ মতে কোনটো ভাল হ'ব ভালকেই লগাব লাগিব মানে আকৌ সেইবিলাক কাম বাৰেপতি কৰি থাকিব নোৱাৰি

অঁ অঁ অঁ অঁ কিবা অঁ বাৰু মই তাৰমানে আপোনাক হাঁ এতিয়া খৰচ পাতি কিমান হ'ব বাৰু অঁ মোৰ এনেই যেনিবা ৰূম বৰ ডাঙৰ ডাঙৰ নহয় ৰূম তিনিটা আৰু এডোখৰ হ'ল নিচিনাকৈ আছে বৰ ডাঙৰ ঘৰো অঁ হয় নেকি অঁ অঁ অঁ অঁ বা অঁ অঁ অঁ

অঁ হয় নেকি পাই যাম অঁ অঁ অঁ বা

অঁ অঁ অঁ বাৰু মই মানে সেইটোকে জানিবলৈ আপোনালৈ ফোন কৰিলোঁ আপোনাকে মই এদিন আকৌ আপোনালৈ ফোন কৰিম আপোনাকে মাতিম আহিব মাতিলে মানে দেই হ'ব দিয়ক জনোৱাৰ বাবে ধন্যবাদ